হেল্ল' মই কেবৰ পৰিবহণ এজেঞ্চিৰ ওচৰত এটা অভিযোগ দাখিল কৰিব বিচাৰিছোঁ যে আপোনালোকৰ এখন কেব মই বুক কৰিছিলোঁ ক'ভিডৰ সময় যিহেতু বৰ্তমান গতিকে ড্ৰাইভাৰে মাস্ক পিন্ধা নাই গাড়ীখনো যথেষ্ট লেতেৰা ছিট অস্বাস্থ্যকৰ দেখিলোঁ ভাল নালাগিল মোৰ যাত্ৰাটো সফল নহ'ল মই আহি আকৌ চাফ চিকুণ হ'ব লগা হ'ল গতিকে আপোনালোকৰ ওচৰত এইটোৱেই জনাব বিচাৰিছোঁ যে ভৱিষ্যতে এনেকৈ মই আৰু কেব বুক কৰিব নোৱাৰিম গতিকে আপোনালোকে এই ক'ভিডৰ সময়ত গাড়ীখন অতি কমেও ড্ৰাইভাৰজনে মাস্ক পিন্ধক আৰু চাফ চিকুণতা প্ৰতি সজাগ হওক